মাছ ধৰিবলৈ মই কেনেকৈ শিকিলোঁ বুলি ক'বলৈ যাওঁ সৰুৰপৰাই মই মাছ ধৰিবলৈ মা আৰু দেউতাৰ লগত ধৰক ঘৰৰ ওচৰতে পুখুৰী আছে পুখুৰীত মাছ ধৰিবলৈ মা দেউতাৰ লগত গৈছিলোঁ মাহঁতে পানীত নামি মাছবোৰ হেপিয়াই বামলৈ দলিয়াই দিয়ে আৰু মই খালৈত ভৰাওঁ শিঙৰা শিঙি এইবোৰ মাছ কাঁইত লগা মাছবোৰ ধৰক মোক বুটলিবলৈ নিদিয়ে পুঠি গৰৈ এনেধৰণৰ মাছবোৰ মই খালৈত ভৰাই থওঁ মাহঁতে ধৰি থাকে মই চাই থাকোঁ পাৰত বহি কিছুমান দেখিও ভাল লাগে মোৰ শিকা খুব আগ্ৰহ আছে এনেবোৰ কাম শিকিবলৈ মন যায় আৰু মাহঁতকো সোধোঁ মাহঁতে সৰু হৈ থকা কাৰণে কামবোৰ এনেকৈ মাছ শিঙি মাছে ফুটিব বুলি মোক যে পানীত নামিবলৈ নিদিয়ে বামৰপৰা মই চাই থাকোঁ আৰু মাহঁতে মাছবোৰ দিয়ে মই খালৈত ভৰাই থাকোঁ সৰুৰপৰাই মই মাছ ধৰি বৰ ভাল পাওঁ আৰু মোৰ দাদা আছে দাদাৰ লগত দুয়োটাই এনে জান এটা আছে জানত গৈ ভেটা দিওঁ ভেটা মাছ লাগে চেপা পাতোঁ থোহা পাতোঁ থোহাত মাছ লাগে বহুতো মাছবোৰ আমি দাদাই ময়ে ধৰি খালৈত ভৰাওঁ ভৰাই ঘৰত আহি বহুত ভাল লাগে দেখি মাছখিনি মাহঁতক কওঁ মাছ আজি বহুত ধৰি আনিলোঁ মাহঁতেও চাই ভাল পায় মাছ ধৰা দেখি আৰু তেনেকৈয়ে মই বহুতো জাকৈ বাবলৈ শিকিলোঁ লগৰ লগৰীয়া সৈতে জাকৈ মাৰোঁগৈ জাকৈত পুঠি খলিহনা ঢেৰ মাছ উঠে বহুত ভাল পাওঁ ধৰি চবেই লগৰখিনিৰ সৈতে মানে মই আঁঠুৱা বাওঁ জাকৈ মাৰোঁ চালনী বাওঁ ধৰক সৰুৰপৰা পলহ মাৰিবলৈয়ো শিকিলোঁ ডাঙৰসকলৰপৰা মই মানে বেছিকৈ দাদা আৰু বাইদেউ লগতে বেছি মাছ মাৰি ভাল পাওঁ তেওঁলোকৰ লগতে গৈ শিকিলোঁ আৰু সৰুৰপৰাই মাছ ধৰা শিকা মোৰ বেছি চখ আছিলে সেইটো কাৰণে দাদা আৰু বাইদেউৰ লগত গৈ মাছ ধৰি আনি ঘৰত সকলোৱে খাওঁ আৰু জুতি লগাই এসাঁজ